পশুপালনত জীৱ জন্তুক প্ৰভাৱিত কৰা বিভিন্ন ধৰণৰ ৰোগ আছে আৰু তাৰ ভিতৰত হৈছে এ ইনফ্লুৱেঞ্জা তাৰপিছত মেলেৰিয়া আৰু আ মেলেৰিয়া নহয় এ মানে মহে কামুৰিলে যিবোৰ বেমাৰ হয় জীৱ জন্তুৰ আৰু বিভিন্ন ধৰণৰ জ্বৰ আৰু সেইবোৰ আমি এনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ যে আমি য'ত জীৱ জন্তুক পালন কৰোঁ সেইবোৰ ঠাই খুব পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব আৰু জীৱ জন্তুক যি খাদ্য খাবলৈ দিয়া যায় সেই খাদ্যবোৰ বিজ্ঞানসন্মত হ'ব লাগিব আৰু সেইবোৰ খাদ্যবোৰো ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব আৰু জীৱ জন্তু থকা ঠাইত মহ প্ৰতিৰোধ কৰিবৰ বাবে আমি বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিব লাগিব